আজিকালি পঢ়া শুনাতো বহুত দৰকাৰ পঢ়া শুনা নহ'লে আজিকালি একোৱে কৰিব নোৱাৰি পঢ়া শুনা লগতে আজিকালি ছবি অঁকা গান গোৱা তাৰপিছতে নচা বহুতখিনি কৰিব পাৰে প ছবিৰ জৰিয়তে তুমি বহুতখিনি কাম কৰিব পাৰা আজি নীলপৱন বৰুৱাৰ নিচিনা এজন চিত্ৰশিল্পীয়ে কিমানখিনি নাম কৰিছে আজিকালি বহুত দৰকাৰ অকল যে পঢ়া শুনাই মানুহক ভৱিষ্যত উজ্জ্বল কৰে সেইটো নহয় আজিকালি ছবি অঁকা গান গোৱা নাচ নাচা সকলো বিষয়তে পাৰ্গত হ'ব লাগিব তেতিয়াহে এজন এজন ল'ৰাই বা এজনী ছোৱালীয়ে ভৱিষ্যতে উন্নতি কৰিব পাৰিব